হাঁহ কুকুৰা ঘৰত বায়ু চলাচল গুৰুত্বপূৰ্ণ এইটো কাৰণে যদি হাঁহ কুকুৰা থকা ঘৰটোত একো বায়ু চলাচল নহয় বন্ধ কৰি থোৱা হয় একো বতাহ সোমাব নোৱাৰে বায়ুটো যদি একো চলাচল কৰিব নোৱাৰে তেতিয়া হাঁহ কুকুৰা বেমাৰ আজাৰ হ'ব নহ্ গতিকে বায়ু চলাচলটো কৰিব পৰা হ'বই লাগিব তেওঁলোকে মানে একেবাৰে বন্ধ কোঠাত থাকিলে তেওঁলোকৰ বেমাৰ আজাৰে বাঁহ ল'ব বেমাৰ আজাৰে বাঁহ ল'লেতো তেওঁলোকে একো একো মানে একো হ'বই নোৱাৰিব ডাঙৰ দীঘলটো হ'ব নোৱাৰিবই আনকি বেমাৰ আজাৰে বাঁহ ল'ব বেমাৰ আজাৰে বাঁহ ল'লেতো বেমাৰত তেওঁলোকে মৰি যাব গতিকে মানে ত' বায়ু চলাচলটো হ'বই লাগিব আপুনি ধৰক গৰম দিনত গৰম দিনত যদি আপুনি ফেন নিদিয়ে নহয় গৰমত থাকিব নোৱাৰিব উৎকট গৰম হ'ব গৰমত অন্যান্য বেমাৰে বাঁহ ল'ব বাঁহ ল'ব গতিকেতো তেওঁলোকে ক'ত ডাঙৰ দীঘল হ'ব পাৰিব এতিয়াতো যদি সিহঁতক প্ৰয়োজন মতে একো ব্যৱস্থা কৰি দিয়াই নহয় তেতিয়াহ'লেতো তেওঁলোক ডাঙৰ দীঘল হ'ব নোৱাৰিব নহ্ গতিকে সেইটো বায়ুটো মানে চলাচল কৰিবলে গৰম দিনত গৰমৰ বায়ু কাৰণে বাচিবলৈ ফেনৰ ব্যৱস্থা কৰি দিব লাগিব বা বতাহটো সোমাবলৈ এটা আপোনাৰ ৰাস্তা থ'বই লাগিব ঘৰটো ধৰক আপুনি ঘৰৰ ঘৰকৈ এনেকৈ চিলিঙৰ নিচিনাকৈ মাৰি তেনেকৈ বায়ু বায়ুটো বতাহটো সোমাবৰ কাৰণে দিব লাগিব স্বাস্থ্য উৎপাদনশীলতাত মানে দুই ধৰক উৎপাদনশীলতাত এইটো কথা যে তেওঁলোকক যদি ভালকৈ চা ঠাণ্ডা দিনত গৰম দিনত গৰমৰ পৰা বাচিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব ঠাণ্ডা দিনত ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব সেইমতে যদি একো সময়ৰ বস্তুটো যদি সিহঁতক সময়মতে পা পোৱাকৈ কৰি দিব পৰা যায় তেতিয়াহ'লেতো তেওঁলোকে অন্য চৰাইতকৈ মানে ভালদৰে আপোনাক উৎপাদনটো কৰি দিব পাৰিব মানে সেইটো কথা উৎপাদনত মানে ইমান প্ৰভাৱ নপৰে ধৰক তেওঁলোকক যেতিয়া যি যিটো প্ৰয়োজন সেইটো যদি সময়মতে দিয়া হয় উৎপাদনত মানে তেওঁলোকৰ একো প্ৰভাৱ পৰিব নোৱাৰে তেতিয়া তাৰমানে সেইটো কথা আৰু